অঁ হয় হয় কওকচোন আপুনি কোনে কৈছিলে বাৰু অঁ হয় আছে আছে অঁ আছে আছে ভাল ডক্তৰ আছে আমাৰ সপ্তাহত চাৰ্জাৰী কোনো কোনো কোনো কোনো ডিপাৰ্টমেন্টত দুটা দিন কোনো কোনো ডিপাৰ্টমেন্টৰ দুটা দিন এনেকে এনেকে প্ৰত্যেক দিনতে হয় আৰু অঁ আপোনাৰ পেটৰ কাৰণে ন' তেতিয়া হ'লে আপুনি ডক্তৰ মেছিনৰ কনচাল্ট কৰিব লাগিব তেওঁ আপোনাৰ হেৰিত বহে মান ডে' আৰু ৱেদনেছডে' মানডে' আৰু ৱেদনেছডে' তেওঁৰ অপাৰেচনৰ ডেট হয় হয় হয় তেওঁতো এনে দহ বজাৰ পৰা হয় ন টা বজাত বহে যদিও দহ বজাৰ পৰা অপাৰেচন বিলাকক কৰে আৰু দহ বজাৰ পৰা এনেকে হয় হয় অঁ এনে ন টা বজাৰ পৰা তেওঁ বহে কিন্তু অ'টিত অঁ হয় বুক কৰিব লাগিব আপোনাক আমি নাম্বাৰ এটা দিম সেই নাম্বাৰটোত আপুনি বুক কৰিব পাৰিব আচলতে যোন দিনা আপুনি যোন দিনা দেখাব সেইদিনাহে বুক কৰিব পাৰিব দেই অলপ আগতীয়াকৈ আগৰ দিনা নোৱাৰে আৰু

অঁ পৰীক্ষাবিলাকো হয় হয় পৰীক্ষা চব পৰীক্ষা ইয়াতে মেডিকেলত কৰিব পাৰিব আৰু আপুনি ব্যক্তিগত খণ্ডত কৰাতকৈ আপুনি ইয়াত কৰিলে আপোনাৰ হেৰি হ'ব অলপ কমতো পাব অঁ অঁ অলপ কম খৰছত আপোনাৰ হৈ যাব পৰীক্ষাবিলাক সকলোবিলাক পৰীক্ষাই আছে আপোনাৰ ইয়াত কৰি ডক্তৰে যিবিলাক দিব সেই সকলোবিলাক আপুনি কৰিব পাৰিব ইয়াতে ধৰক তিনি হাজাৰ এটা ধৰকচোন মিনিমাম তিনি হাজাৰ এটাতো মিনিমাম লাগিবই আৰু আপোনাৰ ডক্তৰৰ আৰু যদি বেলেগ বেলেগ দিওঁ তেতিয়া হ'লে তিনি হাজাৰতকৈ অলপ বেছি হ'ব পাৰে কিন্তু মিনিমাম তিনি হাজাৰ এটা আপুনি ধৰিব পাৰে ঠিক আছে হ'ব অঁ অঁ অঁ ঠিক আছে হ'ব থেংক ইউ